আমি হ'লোঁ এতিয়া নব্বৈ দশকৰ ল'ৰা ছোৱালী আমি এই নব্বৈ দশকৰ পৰা এতিয়া দুহাজাৰ তেইছলৈ গোটেইখিনিয়েই বিকাশ হোৱা দেখিছোঁ চকুৰ সন্মুখতে দেখা বুলি ক'লেও ভুল নহ'ব যেনেকৈ ৰাস্তা যান বাহনৰ পৰা আদি কৰি পঢ়া শুনাৰ আৰু তাৰ পাছত আকৌ আহিল চবতকে ডাঙৰ উল্লেখনীয় বিষয় সেইটো হৈছে আৰ্টিফিচিয়েল ইনটেলিজেঞ্চ যোনটো এতিয়া সমগ্ৰ পৃথিৱীকে ভাৰতত বুলি ক'লেও ভুল হ'ব সমগ্ৰ পৃথিৱীয়েই কপাই তুলি আছে তাৰ পাছত আহিল আকৌ অট'মেটিক কাৰ টেচলাই যোনবোৰ আনিছে সেইবোৰৰ দ্বাৰা আজি কালি ড্ৰাইভাৰলেছ কাৰ সেইবোৰ যোনবোৰত ড্ৰাইভাৰৰো দৰকাৰ নপৰা হ'ল আগতে আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি জ্যেষ্ঠসকলে সদায় ডাঙৰ যান বাহন ল'ব লগা হৈছিল এতিয়া ড্ৰাইভাৰ নোহোৱাকৈয়ো মানুহে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰা দৰে এনেকুৱা সুবিধা আহি আহি পালে এয়া পৃথিৱীত আৰু তেনেকৈ ক'ব গ'লে পঢ়া শুনাৰ ক্ষেত্ৰতো বহুত কিছু ডেভেলপ হৈছে নতুন নতুন স্কুল কলেজ হৈছে এতিয়া ল'ৰা ছোৱালী যি পঢ়িবলৈ বিচাৰে সেইয়া চাবজেক্ট বা সেইয়া ষ্ট্ৰিম পঢ়িব পাৰিছে আগৰ দিনত তেনেকুৱা নাছিল খুব কম স্কুল কলেজ আছিলে য'ত খুব কম চীট আছিলে আৰু সেনেকৈ বহুত ল'ৰা ছোৱালীৰ সপোনবোৰ আধৰুৱা হৈ ৰৈছিল আজি কালি যোনটো হ'বলৈ নেপায় সাধাৰণতে কাৰণ আজি কালি যোনে যি বিচাৰে সেয়া প্ৰায় পঢ়িবলৈ পাইছেই আৰু বা পঢ়ি পেলাই এজন মানে সফল ব্যক্তি হিচাপে নিজৰ পৰিচয় সমাজত দাঙি ধৰিছে আৰু আপোনালোকৰ এতিয়া ক'বলৈ হ'লে আৰু ফোনৰ ম'বাইল ফোনৰ ক্ষেত্ৰতো এতিয়া স্মাৰ্ট ফোন আহিছে আগতে মেনুৱেল আছিলে য'ত নেকি ভিডিঅ' কল তাৰ পাছত এইয়া অ'ডিঅ ৰেকৰ্ডিঙ এইবোৰ সুবিধা বহুত কম আছিলে আজিকালি স্মাৰ্ট ফোনৰ এনড্ৰইদ আহিছে আৰু এপ'লৰ আইফোন আহিছে এইবোৰ ফোনৰ দ্বাৰা দ্বাৰা মানুহে অনলাইনৰ যোগেৰে আনকি ক্লাছ আৰু মিটিঙসমূহো এটেণ্ড কৰিব পাৰে এঠাইৰ পৰা দূৰ দূৰণিত যাৰ সম্পৰ্কীয়সকল থাকে তেওঁলোকলৈ মানে সম্বন্ধটো নিয়াৰিকৈ চলাই যাব পাৰে আৰু ভিডিঅ' কনফাৰেঞ্চিঙৰ দ্বাৰা বা অফিচৰ মিটিঙসমূহো ভিডিঅ' কনফাৰেঞ্চিঙৰ দ্বাৰাই চলাই নিব পাৰে ধুনীয়াকৈ আৰু আৰু তেনেকৈ চাব গ'লে আৰু বহুত এনেকুৱা বিষয় আছে য'ত বিকাশ দেখা পোৱা গৈছে অৰ্থনৈতিক ক্ষেত্ৰতো বহুত বিকাশ আহিছে আগৰ তুলনাত এতিয়া আমাৰ ভাৰতৰ অৰ্থনীতি বহুত আগ আগবাঢ়ি গৈছে আৰু আৰু সৰু ল'ৰা ছোৱালীবোৰৰ আগতে যেনেকৈ খেলা খেলা ধূলাৰ নিজৰ বস্তু মানে ঘৰত আনি আনি লৈছিলে বা মাক দেউতাকে গাৰ্জেনে আনি দিছিলে সৰু ল'ৰা ছোৱালীসকলক আজি কালি সেনে সৰু ল'ৰা ছোৱালীসকলে খেলিবলৈয়ো প্লে ষ্টচনত যাব পাৰে তাতে সৰু ল'ৰা ছোৱালীবোৰ খেলা ব্যৱস্থা আছে য'ত পেৰেঞ্চে কেয়াৰ নল'লেও তাতে কেয়াৰ লোৱা মানুহ আছে যোনে তাতে কেয়াৰ ল'ব তেওঁলোকৰ বা খেলা ধূলাত কৰি থাকিব পাৰে এই এইসমূহ বিকাশ মানে আৰু বহুত ক্ষেত্ৰ আছে যোনবোৰ মানে ক'ব গ'লে বহুত দীঘলীয়া হ'ব এইসমূহ বিকাশ মানে চকুত পৰা হৈছে আৰু